মই নাতি ল'ৰাটোৰ কাৰণে এখন কিতাপ কিনি আনিছিলোঁ কিতাপখনৰ বেটুপাতটো বহুত ভাল সেই পাতটো টানি থাকিলেও নিচিঙে কিতাপখন বহুত ধুনীয়া ল'ৰা ছোৱালীয়ে বহুত আগ আগবাঢ়ি যায় সেইখন কিতাপ পঢ়িলে